দাদা মহে মহেশ দা হয়নে মই আপ হিমাংশু দাসে ক'লোঁ মই আপোনাৰ কেবখন কালিয়ে বুক কৰিছিলোঁ মই বিশ্বনাথৰ পৰা তেজপুৰ যাম বুলি এতিয়ালৈকে আপুনি আহি পোৱাই নাই মই বিশ্বনাথতে ৰখি আছোঁ আপুনি ক'ত আছে বা কিমান টাইম লাগিব অলপ ক'বচোন